অঁ হয় কওকচোন আপুনি কোনে কৈছে বাৰু অঁ হয় কওকচোন

শিৱসাগৰটো এনেই পুৰণি দিনীয়া ৰজাদিনীয়া তোমাৰ কীৰ্তিচিহ্ন বহুতেই আছে সকলোখিনি ধৰি লোৱা আমাৰ চাবলগীয়াই নহ্ বহুত দূৰৰ দূৰৰ পৰা পৰ্যটক আহিছে আপুনি ক ক'ৰ হয় বাৰু অঁ অঁ হয় আপুনি আহিব আহিব পাৰে এতিয়া আহি আছে নে কি আপুনি অঁ অঁ আপুনি শিৱসাগৰ বুলি ক'লে সকলোৱে জানেই ধৰি লওক তাত মানে ইমান ভাল ভাল কীৰ্তিচিহ্ন সকলোবোৰ পুখুৰী আছে আগৰ ৰজাদিনীয়া মৈদাম আছে তাৰপিছত তলাতল ঘৰ কাৰেংঘৰ তেনেকৈ আপোনাৰ গোটেইখিনি আছে সেইখিনি আপুনি আহি লওক তাতে আপুনি থকা মেলাৰো আপোনাৰ বহ্মপুত্ৰ হোটেলত থাকিব পাৰে তাৰপিছত তাতে মানে থকা মেলা খোৱা সকলোখিনি সুবিধা আছে তাতে থাকি লৈ ধুনীয়াকৈ চাবলৈ যাব পাৰিব অঁ আ হয় হয় আপুনি এ এছ টি চিত এ এছ টি চিত নামি দিব শিৱসাগৰত তাৰপৰা আপুনি আজি অঁ আজিকালিতো আপোনাৰ একো চিন্তাই নাথাকে নহ্ আজিকালি মানে এইবিলাক ই ৰিক্সা হোৱাৰ পৰাতো খুব বেছি ভালেই হৈছে তাত উঠি দিলে আপুনি বোলে কাৰেংঘৰ যাওঁ তাৰপিছত আপোনাৰ তলাতল ঘৰ যাওঁ আজিকালি তেনেকৈ আৰু সব ফালেই সুবিধা তেনেকৈ আপুনি যাব পাৰে ধুনীয়াকৈ তাৰপিছত আপুনি মানে চাই মানে বহুত বেছিয়ে ভাল পাব ইয়াত সৰু ল'ৰা ছোৱালীৰ কাৰণেও খেলিবৰ কাৰণে বহুত সুবিধা আছে তেনেকৈ মানে বহুতখিনিয়ে সুবিধা আৰু শিৱসাগৰত আপুনি আপুনি শিৱদৌল চাব পাৰে শিৱদৌলটো বহুত বহুত ভাল লাগিব তাত আৰু মানে তাত শিৱদৌলৰ কাষত যিটো পুখুৰী আছে সেইটোও চাবলগীয়া ধৰি লওক তাতে কাষতে পাৰ্ক আছে আৰু শিৱসাগৰৰ পুখুৰী সেই তাতে মানে যাদুঘৰ আছে যাদুঘৰো আপোনালোকে সৰু ল'ৰা ছোৱালীক দেখাব পাৰে পুৰণিদিনীয়া বহুতো বস্তু আছে তাৰপিছত আকৌ এতিয়া শিৱসাগৰত তেতিয়া আকৌ ৰুদ্ৰসাগৰ তাতো এখন মানে বহুত মানে ধুনীয়া পাৰ্ক নতুনকৈ হেৰি কৰি থৈছে আৰু মানে ধুনীয়াকৈ তাতো মানে বহুতখিনি খেলা ধূলাৰ পৰা সুবিধা আছে তাত এটা এতিয়া সাঁতুৰিবৰ কাৰণে সৰু ল'ৰা ছোৱালীৰ কাৰণে তাতে এটা সাঁতুৰিবৰ কাৰণে মানে প্ৰেক্টিচ কৰিবৰ কাৰণে ধুনীয়াকৈ এটা পুখুৰী খান্দি তাতে মানে সাঁতোৰ শিকিবলৈ কাৰণে সুবিধা কৰি দিছে আৰু যেতিয়াই যাওঁ বুলি কয় ল'ৰা ছোৱালীক তেনেকৈ সাঁতোৰ শিকাব পাৰা আজিকালিতো সাঁতোৰটো বহুত জৰুৰীয়েই হয় সেইটো কাৰণে সিমানখিনি মানে সুবিধাটো আছে আৰু মানে জয়সাগৰৰ ওচৰত জয়সাগৰ হস্পিটেলৰ ওচৰতে আছে মানে ৰুদ্ৰসাগৰ পাৰ্ক এখন আৰু মানে বহুত সুবিধা আছে শিৱসাগৰ আহিলে মানে আপোনাৰ অসুবিধা পাবলগীয়া তেনেকৈ একো নায়েই ধৰি লওক আপুনি আহি আছে খুব বেছিয়ে ভাল পাব আপুনি অকলে আহিছে নে কি হয় হয় আপুনি আকৌ এইফালে শিৱসাগৰ জিলাত আমাৰ চৰাইদেউ আছে নহয় চৰাইদেউ তাতো মানে এতিয়াতো ডিচেম্বৰ লাষ্ট হৈছে নহ্ এতিয়া বহুত দূৰৰ দূৰৰ পৰা পৰ্যটক আহিব তাতো মানে খুব ধুনীয়াকৈ সজাই তোলা হয় ডিচেম্বৰ এতিয়া জানুৱাৰী একেবাৰে লাষ্টলৈকে বহুত মানুহ হয় মানে আপুনি মানে খুব বেছিয়ে ভাল পাব তাত থাকি কৰি চৰাইদেউলৈ গৈ মানে খুব ভাল লাগে ধুনীয়াকৈ ল'ৰা ছোৱালীবিলাকে খেলিবও পাৰে ধুনীয়াকৈ অঁ আৰু আপুনি এইনে গড়গাঁও সোমাব পাৰে শিৱসাগৰ জিলা গড়গাঁও কাৰেংঘৰ কাৰেংঘৰটো আগৰ কীৰ্তিচিহ্ন হয় তেনেকৈ মানে আপুনি শিৱসাগৰ বুলি ক'লে আৰু ক'বই নালাগে আগৰ মানে গোটেই কীৰ্তিচিহ্নখিনি আছে ইয়াতে আৰু পুখুৰীবিলাকো মানে ইমান সুন্দৰকৈ আছে পানী মানে এনি টাইম তাত পানী থাকেই ধৰি লওক পানীটো কেতিয়াও নুশুকায় জয়সাগৰ পুখুৰীও তেনেকৈ আৰু আৰু আপুনি হেৰি কিহত আহিছে অঁ অঁ আপোনাৰ পাওঁতে ছাগে অলপ দেৰিয়েই হ'ব অঁ হয় হয় আপুনি অকল ল'ৰাটো লৈ আহিছে ইমান দূৰৰ পৰা অঁ অঁ অঁ অঁ ভালেই হৈছে এতিয়া পৰীক্ষা চৰীক্ষা প্ৰায় শেষেই হৈছে আৰু নহ্ ল'ৰা ছোৱালীবোৰ এনেকৈ এইটো টাইমতে অঁ আপুনি আগতে এইফালে আহিছে নে কি বাৰু

অঁ

হয় হয় আপোনালোকে দুদিনমান থকা অঁ থাকি কৰি মানে একদম ধুনীয়াকৈ আপুনি দেখাই আনিব পাৰিব আৰু একেবাৰে ল'ৰাটো ডাঙৰ নে ভালেই হৈছে দিয়ক এনেকৈ ডাঙৰ কৰি আনিলে মানে তাৰো ধৰি লওক মনত থাকিব নহ্ বহুতখিনি কথা আৰু খেলি কৰিও মানে বহুতখিনি ভাল পাব মনত থাকিব কিছুমান কথা সেইখিনিৰ কাৰণে বাৰু ঠিকেই কৰিছে একেবাৰে ডাঙৰ হ'লত আহিছে আপোনালোকে হয় হয় হয় হয় মোৰ ঘৰ মানে একেবাৰে শিৱসাগৰত নহয় আৰু শিৱসাগৰৰ পৰা এইপিনে নাজিৰা শুনিছে নাই জানো নাজিৰা পৰাও অলপ সোমাই আহিব লাগে হয় হয় এই নাজিৰা ফা নাজিৰা পৰা অলপ আহিব লাগে পাঁচ কিলোমিটাৰমান হয় আৰু আমাৰ এইডোখৰ এনেকৈ শেনৰ আলি বুলি কয় তাতে আমাৰ মা দেউতা আছে আৰু মানুহজন আৰু মোৰ আছে ছোৱালী দুজনী আছে তেনেকৈ আৰু এতিয়া স্কুল অঁ ছোৱালীয়ে ছোৱালী এই ডাঙৰেই হ'ল আৰু তাহাঁতি এতিয়া এজনী মানে এতিয়া এই হেৰি হৈ আছে টেষ্ট হৈ আছে আমিও এই ছোৱালী তেনেকৈ যাম বুলি কৈয়ে আছে তাকে কৈছোঁ পৰীক্ষা চৰীক্ষা দি ল তাতে ফুৰি কৰিও অহা হ'ব ওচৰ হ'লেও আকৌ গৈয়ো ভাল লাগে নহয় ল'ৰা ছোৱালীৰ লগত অঁ অঁ অঁ তাতে আকৌ ইহঁতে মানে খেলিবলৈ পাই যায় নাই সদায়নো পঢ়া শুনাৰ লগত কিমান লাগি থাকিব সেই তেনেকুৱা ধৰণৰ হৈছে আৰু তাকে মানুহজনৰ লগত পাতিব লাগিব সময় সুবিধা মেলে তাতে আৰু হেৰিয়ৰ এই ভটিয়াপাৰ যে তাত এখন জুনস্কায়া বুলি হেৰিও আছে নহয় ৰিজৰ্ট আছে নহয় এই ৰিজৰ্ট আপোনালোকে সেই ৰিজৰ্টখনতো সোমাই যাব পাৰিব তাত মানে ইমান ভাল খোৱা বোৱাৰ ধৰি লওক ইমান ধুনীয়া ফেচেলিটি নহয় মানে সোমাই যোৱাৰ লগে লগে মানে এনেই কিবা এটা বেলেগ ভাৱ আহি যায় বহুত বেছি ভাল লাগে তাত মানে তাতো সোমাই যাব পাৰিব আপোনালোকে যদি দুদিনমান থকাকৈ আহিছে এনেইতো ধৰি লওক গোলাঘাটৰ পৰা অঁ হয় হয় অঁ আপোনাৰ আমাৰ শিৱ শিৱসাগৰ পৰা আমাৰ এইফালে বেছি দূৰ নহয়ে ধৰি লওক তাৰপৰা আমাৰ এনেই লাইন গাড়ীত পঞ্চাছ টকাহে লয় আপোনালোকে ইচ্ছা কৰিলে এনেকৈ চিনাকী হ'লোৱে যেতিয়া এনেকৈ আমাৰ ঘৰৰ ফালেও আহিব পাৰিব হেৰি অঁ এনেইতো কথা পাতি ভালেই লাগিছে নহ্ একদম নিজৰ নিজৰ লাগিছে আৰু এ থাকি কৰি এইফালেও আমাৰ এইফালেও এনেই চাই কৰি যাব আৰু জেগাবিলাক কেনেকুৱা এনেইতো ইমান কেনেকুৱা পাই নাজানো আমাৰ এইফালেতো অলপ মানে গাঁৱলীয়া পৰিৱেশে ধৰি লওক ইয়াত ধান চান কটা মেলা দিন চলি আছে সকলোবোৰ মানে এনেই খেতিতে ব্যস্ত হৈ আছে হ'লেও এতিয়া প্ৰায়খিনি মানে খেতি বাতি চপাই কৰি হৈছেগৈ আৰু অঁ ধান চানবোৰ আজিকালি আকৌ মেচিনৰ যুগ আহিলে যে সেইটো কাৰণে মানে অলপ সোনকাল হৈ যায় ঠিক আছে আপোনালোক অঁ আমাৰ মানে ধান কাটি এবাৰ আকৌ মেচিনে যে আজিকালি আৰু সব বিজ্ঞানিকৰ হেৰিবিলাক ওলাই আহিলে নাই এনেকৈ মেচিন ধান কটা একদম মেচিন পালোঁ লগতে লগাই দিলোঁ একো মানে এইবোৰ মৰণা চৰণা চি হেৰিটো নহ'লেই মানে সব তাতেই হৈ গ'ল সেইটো কাৰণে বহুতখিনি আগবঢ়া হ'ল আৰু এইবাৰ ইমান হেৰি নহ'ল দেই এইবাৰ বতৰটো এনে বৰষুণ নহ'ল নাই সময়ত যেতিয়া বৰষুণ দিব লাগিছিলে তেতিয়া বৰষুণেই নহ'ল পানীটো নাপালে যে খেতি ইমান ভাল নহ'ল হ'লেও আৰু মোটামুটিকৈ চলিবলৈ হ'ব আৰু মানে ধান এনেকুৱা আৰু আপোনালোকৰ ফালে কেনেকুৱা হ'ল বাৰু অঁ এই সবতে একেই আমিতো ইয়াকে পাইছোঁ কিছুমান জেগাততো তাকোৱে নাই যিবোৰ মানে এনেই দ জেগা আছিলে সেই দ জেগাবোৰত কিন্তু ধান ভাল হৈছে এইবাৰ তাত মানে অঁ আমাৰ এইফালেও মানে এনেই মাজে মাজে ভাল হৈছে কিন্তু আমাৰবিলাক ইমান ভাল নহ'ল আমাৰো আগতে ধান মানে দুশ টিঙৰ ঠাইত ধৰি লোৱা ডেৰশমান পোৱা হৈছে তেনেকুৱা হৈছে আৰু এনে আৰু হ'ব আৰু লখিমী বুলি সেয়াকে আৰু মানিব লাগিব আৰু হয়নে ইয়াতকৈ আৰু অঁ এই ন চ কৰিবলৈ পোৱাই নাই নহয় তাতে পৰীক্ষা হৈ আছে যে পৰীক্ষাও হৈ লওঁক আৰু বোলো একেবাৰে আজৰি হৈ লওঁ কিন্তু হেৰি দিন থাকিবগৈ চাগে আজি কেই তাৰিখ হ'ল চোৱাই নাই বাৰু আপোনালোকৰ খেতি অঁ অঁ অঁ এতিয়া ধান এতিয়া ঘৰতে দোৱা হয়নে আনে দাৱনী লগোৱা হয়

অঁ অঁ অঁ অঁ তেনেকৈ ঘৰত যদি মানুহ থাকে নহ্ তেতিয়া খেতি কৰি ভাল লাগে কিন্তু এনে দাৱনি দাৱনি আদি কৰি নাথাকিলে তোমাৰ বহুত খৰচ হয় অ' অঁ

তেনেকৈ থাকিলে ভাল আৰু এতিয়া মাহী আছে তেওঁ এতিয়া তোমালোকৰ খেতিৰ কাৰণে সহায় কৰিবলৈ আহিছে ধৰি লওক ভালো লাগে এনেকুৱা দিনত আহিলে নহ্ তাতে বিহু চিহু অঁ তেনেকৈ ঘৰৰ মানুহ আহিলে ভালো লাগে তেওঁও আহি ভাল লাগিছে ধৰি লোৱা নহ্ সেইকাৰণে আৰু ভালেই বাৰু দিয়া তোমালোকৰ এনেই শুনি ভালেই লাগিছে বাৰু সবফালে ভালেই আমাৰ এইফালে আহিব আহিবা এবাৰ

আমাৰ হেৰি আকৌ ইহঁতেও মানে ভাল পাব আৰু তেতিয়া অঁ অঁ এই হ'ব হ'ব আ আহি লওকছোন এইফালেও চাগে ভালেই পাব খালি আৰু অলপ গাঁৱলীয়া পৰিৱেশটো আৰু সেইটোৱে আৰু সেইটোৱে আৰু এনেই বাৰু ভা ভালেই লাগিলে দেই কথা পাতি লগ পালে চাগে আৰু ভাল লাগিব অঁ এই আমাৰ যেনে তেনে চলি আছোঁ আৰু বেলেগ তেনেকৈ একো নাই হ'ব আৰু তেনে নে কি ঠিক আছে হ'ব দিয়ক অঁ